মই যেতিয়া দূৰণিলৈ ভ্ৰমণ কৰিব যাওঁ প্ৰথম অৱস্থাত এইটো চাওঁ যে কোনখন গাড়ীত যাব গ'লে ভাল হ'ব মানে তেনেকুৱা ভাল টিকেট পোৱা যাব নাই ভাল ছিট এটা পোৱা যাব নাই কাৰণ দীঘলীয়াকৈ যেতিয়া ভ্ৰমণ কৰা যাব ভালকৈ ভাল গাড়ী এখনত বা ভাল ছিট এটাত যোৱাটো বহুত প্ৰয়োজনীয় হৈ যায় সেইকাৰণে প্ৰথম অৱস্থাত ভাল গাড়ী এখন বা ভাল ছিট এটা ব্যৱস্থাটো আগত চাই লওঁ তাৰপিছত নিজৰ সুৰক্ষাৰ বাবে তাৰপাছত হ'ল মানে তাত যোৱাৰ পাছত যদি কিবা অসুবিধা হয় তাৰ কাৰণে মানে জ্বৰ মূৰৰ বিষ এনেকুৱা বা ভ্ৰমণ কৰি থকা অৱস্থাত যদি বমি এনেকুৱা ধৰণৰ হয় সেইখিনি কাৰণে আগতীয়াকৈ দৰৱখিনি বমিৰ জ্বৰৰ দৰৱখিনি আগতীয়াকৈ ৰাখি লওঁ তাৰোপৰিও কাপোৰ কানি বিশেষকৈ প্ৰয়োজন হয় কাপোৰকানিখিনিও আগতীয়াকৈ ৰাখি লওঁ দীঘলীয়াকৈ ভ্ৰমণ কৰিলে কাপোৰ কানিৰ প্ৰয়োজন হ'ব আৰু বিশেষকৈ যোনডখৰ যোনখিনি জাগালৈ যাম তাৰ মানে বতৰ কেনেকুৱা হ'ব সেইখিনি চাই লওঁ যদি ঠাণ্ডা তেনেকুৱা ধৰণৰ হয় গৰম কাপোৰ লৈ যাওঁ আৰু গৰম কালি যদি যোৱা হয় তেতিয়া পাতল ধৰণৰ তাত পিন্ধিব পৰাকৈ তাত সুবিধা হোৱাকৈ পাতল ধৰণৰ কাপোৰ লৈ যাওঁ যাতে তাত গৈ তেনেকুৱা ধৰণৰ একো অসুবিধা নহয় তাৰোপৰিও ক'ৰবালৈ যোৱাৰ কাৰণে প্ৰথম অৱস্থাত পইচা প্ৰয়োজন হয় সেইটো কাৰণে পইচাখিনি আগত যোগাৰ কৰি ৰাখোঁ যাতে তাত গৈ পেলাই বস্তু কিনাত কিবা এটা খোৱাত একো প অসুবিধা নহয় প্ৰথম অৱস্থাত প পইচাখিনি ঠিককৈ ৰাখি লওঁ তাৰপিছত বিভিন্ন কাপোৰ কানি পৰা ধৰি লৈ বেমাৰ আজাৰৰ কাৰণে দৰৱ পাতি সেইখিনি যোগাৰ কৰি ৰাখো